অসমৰ সংস্কৃতি যদি আমি কথা পাতিব ধৰো অসমৰ সংস্কৃতি বহুতো সলনি হৈছে আৰু বহুতো চেইঞ্জেছ আহিছে কিয়নো যদি অসম আমি আমি কথা পাতিব বিচাৰো আমাৰ বহুতো যেনেকৈ আমাৰ আহোম আহোম ৰাজত্বকালৰ শেষৰ পাছত আমাৰ অসমত বহুতো সং সংস্কৃতি সলনি হৈছে যেনেকৈ আজিকালি মানুহে বহুতো আজিকালি মানুহে বাহিৰৰ দেশৰ কথা বতৰা বা পিন্ধা কাপোৰ বা খোৱা চোৱা চলন বহুতো তেওঁলোকে কৰিব ধৰিছে আৰু আমাৰ বিহুত যেনেকৈ বহুতো মানুহে আজিকালি জইণ্ট ফেমিলি কথাও ক আমি ক'ব বিচাৰো যেনেকৈ বহুতো মানুহ নিজৰ কামৰ বাবে বহুতো দূৰ যায়গৈ আৰু তেওঁলোকে বিহুত ঘৰু ঘূৰি নাহে আৰু তাৰবাবে আমাৰ সংস্কৃতি সলনি হৈছে কিয়নো তেওঁলোকে বিহু উপাৰ্জন নকৰি তাত তেওঁলোকৰ নিজৰ কামৰ কাৰণে তেওঁলোকৰ ব্যস্ত হৈ আছে আৰু বিহুত যদি আমি অসমৰ কথা পাতো বিহু হৈছে আমাৰ চবতছে সাংস্কৃতিৰ চবতছে ডাঙৰ বস্তু কিন্তু এই এই এই দিনটোত যদি আমি নিজৰ ফেমিলিত নাথাকো আমাৰ সাংস্কৃতি শেষ হোৱা বুলি আমি ক'ব পাৰো আৰু বহুতো যেনেকৈ অসমীয়া মানুহে আমাৰ এটা সাংস্কৃতি হৈছে গামোচা আৰু অসমৰ গামোচাও আজিকালি বহুত কম প্ৰচলিত হ'ব ধৰিছে আৰু যেনেকৈ বহুতো আমি কথা যদি ক'ব বিচাৰো অসমত এনেকৈ সলনি যদি আমি দেখিব বিচাৰো নামঘৰ যোৱা বহুতো আজিকালি সৰু ল'ৰা ছোৱালী তেওঁলোকেও নামঘৰ যাব বেয়া পায় ত' এনেকেই আমাৰ যেতিয়া পৰা আমাৰ আহোমৰ ৰাজত্বকাল শেষ হৈছে তেনেকেই আমাৰ অসমত বহুতো বেলেগ আমাৰ সংস্কৃতি সলনি হোৱা দেখা গৈছে বা আমাৰ বহুত ধ বহুত জাগাৰ মানুহ আহি আমাৰ অসমত বস বাস বসবাস কৰিছে যেনেকে আমাৰ বাংলাদেশী মানুহ বা বহুতো মানুহ আহি আমাৰ অসমত বসবাস কৰিছে তাৰ বাবে আমাৰ অসমৰ সংস্কৃতিত বদলাব আহিছে বহুত বেলেগ বেলেগ মানুহৰ সংস্কৃতি আমাৰ অসমৰ মানুহে তুলি ল'ব ধৰিছে আৰু তাৰ বাবেই আমাৰ অসমৰ সংস্কৃতি বহুতো সলনি হৈছে আৰু এইবাবেই আমাৰ অসমত এক আমাৰ বহুতো প্ৰচলিত কা এই আন্দোলনৰ কা আন্দোলনৰ বাবেই আমাৰ অসমৰ মানুহে বহুতো ইয়াৰ অপজিটত থিয় দিছেহি কিন্তু চৰকাৰক আৱেদন কৰিছে